হেল্ল' হেল্ল' মই মানে গুৱা মই গুৱাহাটীৰ পৰা আহিছোঁ মই নাম নামফাকেলৈ যাব বিচাৰিছোঁ নামফাকে মানে কেনেকুৱা কি ক'ত নামিব লাগিব কিহঁত যাব লাগিব সেইটো মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা অঁ চুপাৰতে গৈ আছোঁ অঁ অঁ তাত কিবা মানে অঁ তাত কিবা থকা ব্যৱস্থা পামনি বাৰু আৰু খোৱা বোৱা তেনেকুৱা

অঁ অঁ চাবলগীয়া কিবা নামফাকেত কিবা চাবলগীয়া মানে বস্তু আছে নেকি সেইটোৱে মই জানিব বিচাৰিছোঁ

অঁ তেনেহ'লে আপোনাৰ আপুনি তেনেহ'লে সেইখিনিয়ে মোক অকণমান সহায় কৰিলে কৰি দিলে মই অলপ ভাল পাওঁ অঁ আজিয়ে আহিছোঁ অঁ লগ পাব লগ কৰিবলৈ মানে আপোনাক কোনডোখৰত লগ কৰিব লাগিব অঁ

অঁ অঁ হ'ব তেনেহ'লে মই অঁ অঁ হ'ব অঁ অঁ হ'ব অঁ লাগিব লাগিব মই মানে সেইখিনি গৈ পিনি ক'মগৈ আৰু আপোনাৰ এই দুই তিনিদিনৰ কাৰণে আহিম যাম নাই অকলে অকলেই যাম অঁ অকলে অঁ ভাল লাগিল ভ লগ লগ পালে আৰু ভাল লাগিব নলওঁ অঁ অঁ অঁ হ'ব তেনেহ'লে অঁ আছে